হয় মই আপোনাৰ ভ্ৰমণ কৰি ভালেই পাওঁ আৰু বহুতখিনি জেগাতো আপোনাৰ মই ভ্ৰমণ কৰিছোঁ আপোনাৰ বাছেদি হওক চাইকেল লৈ হওক বাইকেদি হওক তেনেকুৱা মানে বহুতখিনি ধৰণৰ জেগা গৈছোঁ আৰু গৈয়ো কিবা এটা ভাল লাগিছে ধুনীয়া ধুনীয়া জেগাও চাব পৰা গৈছে পাহাৰ এৰীয়াবিলাকতো আৰু ধুনীয়া লাগে তাত ফটো চটো উঠিবৰ কাৰণেও মেলিবলৈও আপোনাৰ আৰু এইফালে গহপুৰ ছাইডে হওক গুৱাহাটী ছাইডে হওক মিজোৰাম ছাইডে হওক কলকাতাৰ ফালেই হওক এইখিনি জেগাখিনি এইটো কিমান ধুনীয়া জেগা গৈয়ো ভাল লাগে দিয়কচোন আৰু ভ্ৰমণ কৰি পেলাইতো বেয়া নালাগে ন ইমান ধুনীয়া জেগাবিলাক চাব পাৰি ফুৰিব পাৰি মেলিব পাৰি তেনেকৈ গৈ মেলিতো ভালেই লাগে চবৰ লগত গৈ মেলি যি কি নহওক ঠিকেই আছে দিয়ক